মই মই বেলেগ বেলেগ ৰন্ধনশৈলীত তো বহুতো ঘৰত বনাইছোঁ যেনেকৈ মোৰ লগৰ ছোৱালী মোৰ জেঠাইহঁতৰ ঘৰত মোৰ আইতাৰ ঘৰত মোৰ মামা ঘৰত মই তেনেকৈ বহুতো বেলেগ বেলেগ ধৰণৰ ৰন্ধনশৈলীত বনাইছোঁ কিন্তু নিজৰ যোনটো ৰন্ধনশৈলী সেইটোৰ নিচিনা মই বেলেগৰতো কেতিয়াও নেপাওঁ যাতে সিহঁতৰ তেওঁলোকৰো মোৰ বহুত ভাল লাগে তেওঁলোকৰ তাত মই খোৱা বস্তু বনাই ৰান্ধি মই বহুত ভাল পাওঁ এনেয়েও য'তেই হওক মই ৰান্ধি ভাল পাওঁ কিন্তু নিজৰটো মই বেছি ভাল পাওঁ আৰু ৰন্ধনশৈলীৰ বেছি বেছি ৰান্ধিবলৈ সহজ হয় আমাৰ এতিয়া এতিয়াৰ হেৰিত আমাৰ গেছ গেছ চিলিণ্ডাৰ আমাৰ পাইপলাইন গেছ সেনেকৈ বহুতো বিভিন্ন আমাৰ ব্যৱস্থা কৰা হৈছে সেইবাবে তাতে মই তাত তাত ৰান্ধিবলৈ বহুত সহজ হয় কিন্তু জুই আগৰ দিনত মানুহে জুইশালত বনাইছিলে ভাত পানী জুইশালতে বনাইছিলে সেই জুইশালত বনাবলৈ অকমান অথবা টান হয় মোৰ কাৰণে কাৰণ তাত জুই জ্বলাবলৈ জুইটো নুমাবলৈ সেইবোৰ কাৰণে বহুত টান আচলতে মই মানে জুই ইমান